শাৰী এখন অনলাইনত অৰ্ডাৰ কৰিলোঁ শাৰীখন এসপ্তাহ মানৰ ভিতৰত আহিল কিন্তু শাৰীখন বৰ ভাল নাপালোঁ যিখন শাৰী মই চাই পেলাই দিছিলোঁ সেইখন শাৰী নাহিল একেবাৰে ফাল্টু শাৰী এখন আহিল ৰঙো পচন্দ নহ'ল ফুল চুলবিলাকো পচন্দ নহ'ল শাৰীখন একেবাৰেই ভাল নহয় শাৰীখন পিন্ধিলেও কুচ মিলাবলৈকে অসুবিধা ধুলে একেবাৰে ৰং যায় ৰং গৈ গৈ গোটেই একেবাৰে মানে বেলেগ টাইপে ধুলে শোটোৰ মোচোৰ খাই যায় সেইবিলাক চিধাও নহয় ইষ্ট্ৰি কৰিলেও ইষ্ট্ৰি নবহে পিন্ধিবলৈও আৰাম নহয় বৰ অশান্তি শাৰীখন মোৰ এনেই গ'ল ইমানখিনি পইচা পোন্ধৰশ টকা মই বেলেগ এটা বস্তু লোৱা হেঁতেনে ভাল আছিল এইবিলাক কৰি পেলাই অনলাইনত আৰু বস্তু নানোঁ আৰু এই শাৰীখন আনিয়েই মই প্ৰমাণ পালোঁ অনলাইনৰ বস্তুবিলাক এনেকুৱা ঠগিবলৈকে আহে